নমস্কাৰ মই আপোনালোকৰ কম্পেনীৰপৰা এখন কেব বুক কৰিব বিচাৰিছোঁ মই মোৰ বন্ধুবৰ্গৰ লগত এটা ৰদ ট্ৰিপ পৰিকল্পনা কৰিছোঁ তিনি দিনৰ বাবে গুৱাহাটীলৈ বুলি আমি এই ৰদ ট্ৰিপটোত যাত্ৰা কৰিম আপোনালোকে প্ৰত্যেক কিলোমিটাৰত কিমান মূল্য লয় এই বিষয়ে মোক জনাবচোন আৰু মই নিজেই চলাই যাব পৰাকৈ এখন কেব আপোনালোকৰপৰা বুক কৰিব খুজিছোঁ মই বিচৰা দিনকেইটাত কেবখন উপলব্ধ হ'বনে এই বিষয়ে অনুগ্ৰহ কৰি মোক জনাব